লখিমপুৰ জিলাত কি কি স্থানীয় সাধু বা আখ্যান চলি আছে বুলি কওঁতে বিশেষকৈ আমি এই আখ্যানৰ ওপৰত ক'বলৈ যাওঁতে মহাপুৰুষ মাধৱদেৱৰ কথা ক'ব লাগিব মহাপুৰুষ মাধৱদেৱে লখিমপুৰ জিলাৰ ৰঙাজান লেটেকুপুখুৰীত জন্মগ্ৰহণ কৰিছিল ই চিৰ সত্য এই মাধৱদেৱৰ জন্মস্থান আবিৰ্ভাৱ কেনেদৰে হৈছিল সেই আখ্যান সাধুকথাৰ দৰেই আজি হৈছে গতিকে সেই আখ্যানৰ ওপৰত মই অকনমান মোৰ জ্ঞাত সেয়েহে মই তাকে ক'ম বুলি ভাবিছোঁ প্ৰথম যেতিয়া ৰঙাজান লেটেকুপুখুৰী চিনাক্ত হৈছিলে সেই সময়ত যোৰহাটৰ এজন বৈষ্ণৱ পণ্ডিতে তেখেতে গুৰুজনাৰ চৰিত পুথিত মাধৱদেৱৰ জন্মস্থানৰ বিষয়ে জানি তেখেতে ৰঙাজান লেটেকুপুখুৰীত এটা ঢিপত আহি বিচাৰি বিচাৰি তেখেতে তাত বহিছিলহি তেতিয়া বহুতো হাবি জংঘল আছিল যদিও অলপ দূৰ দূৰণিকৈ থকা যিখিনি মানুহৰ ঘৰ আছিলে সেই মানুহখিনিক গোটাই লৈ তেখেতে মাধৱদেৱৰ জন্ম যে ইয়াতে হৈছিল সেই বিষয়ে জনাইছিল আৰু তাতেই চাফ চিকুণ হৈ থকা কেতিয়াও বন নগজা এটা ভেটি দেখিছিল আৰু সেই ভেটিতে মাধৱদেৱৰ জন্ম হৈছিল বুলি তেখেতে কৈছিল কিন্তু ওচৰৰ মানুহখিনিয়ে সেই কথাটো অকণমান বিশ্বাসত ল'বলৈ টান পাইছিল তেতিয়া তেখেতে বহুত চিন্তা কৰিছিল সেই মানুহখিনিক কেনেদৰে বুজাওঁ কিন্তু ভাগ্য ভাল ভগৱন্তই তাৰ মানে এটা প্ৰমাণ দিলে সেই প্ৰমাণ হৈছে সেই ভেটিটোৰ ওপৰত এটা বনৰীয়া হাতী আহি এথোকা কল লৈ লৈ ৰাতি তাতে কলথোকা থয় আৰু ৰাতিপুৱালৈকে সেৱা কৰি থাকে সেই কথাখিনি বা সেই দৃশ্য যেতিয়া ওচৰ চুবুৰীয়াই দেখিবলৈ পালে তেতিয়াই তেওঁলোকে ভাবিলে যে এই বৈষ্ণৱ পণ্ডিতজনে কোৱা কথাষাৰ সত্য তেতিয়াই সেই মাধৱ পুৰুষ গুৰুজনাৰ ভেটিতেই মাধৱদেৱৰ জন্মস্থান স্থাপিত হৈছিল সেই আখ্যানভাগ মই মোৰ দেউতাৰ পৰা পাইছিলোঁ আৰু সত্য সেইয়া চিৰ সত্য সেই বৈষ্ণৱ পণ্ডিতজনৰ এতিয়াও ঘৰ মাটি তাতেই আছে তেখেত ঢুকাল যদিও তেখেতৰ ল'ৰা ছোৱালী আছে নাতি পুতি আছে সেইসকলৰ লগতো আমি যোগসত্ৰ ৰাখিছোঁ আৰু মাধৱদেৱৰ জন্মস্থানৰ লগত আমি সদায় জড়িত হৈ মাধৱদেৱৰ যি আবিৰ্ভাৱ তিথি আৰু তেখেতৰ যি সাংস্কৃতি মাধৱ গুৰুজনাই যি গুৰুজনাৰ নিৰ্দেশত বৰগীত ৰচনা কৰিছিলে সেই বৰগীতটো আমাৰ ল'ৰা ছোৱালীখিনিয়ে ধুনীয়াকৈ শিক্ষা গ্ৰহণ কৰি সেই মাধৱদেৱৰ জন্ম অনুষ্ঠানত প্ৰদৰ্শন কৰে আৰু এনেদৰেই আজি লখিমপুৰ জিলাত অকল মাধৱদেৱ গুৰুজনাৰ জন্মস্থানেই নহয় আৰু বহুবিলাক পবিত্ৰ স্থান আছে পদুমণি থান আছে বাসুদেৱ থান আছে পেটুৱা গোসানী আছে আৰু মাঘনোৱা দৌল আছে তেনেদৰে সেই সকলোবিলাক স্থানতেই প্ৰত্যেকজন মানুহেই মনৰ কিবা শুদ্ধ কামনা কৰিলে শুদ্ধ ফল পায় বুলি আমাৰ আমি বিদিত গতিকতে আমাৰ যি জন্ম মাধৱদেৱৰ জন্মস্থান এই লখিমপুৰ জিলাত হৈছিলে সেয়েহে আজি এই মাধৱদেৱ গুৰুজনাৰ নামেৰেই আজি নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰৰ স্থাপন হৈছে মাধৱদেৱ ইউনিভাৰ্টিথি ইউনিভাৰ্চিটি গভাৰ্ণমেণ্টে স্থাপন কৰিছে তেনেদৰেই আমি আমাৰ পূৰ্বপুৰুষৰ যি মাধৱদেৱৰ কাহিনী আমি আখ্যানমূলক ভাবেও পাই আহিছোঁ আৰু এই মাধৱদেৱ গুৰুজনাই শংকৰদেৱ গুৰুজনাৰ লগত লগ হৈ একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল যি এই হৰিনাম ধৰ্মে এক দেও এক সেও নামেৰে আজি প্ৰচাৰ হৈ অসম ভাৰত তথা বিশ্বৰ বিভিন্ন জেগাত গুৰুজনাৰ ধৰ্ম প্ৰচাৰ কৰিবলৈ সুবিধা হৈছে সেয়েহে আমি আমাৰ লখিমপুৰ জিলাখন অতি পবিত্ৰ জিলা বুলি আমি অনুভৱ কৰোঁ কিয়নো ইয়াতেই আমাৰ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান আমাৰ মাধৱদেৱৰ জন্মস্থান বুলি কোৱাৰ লগে লগে ভবাৰ লগে লগে আমাৰ মনবোৰ পবিত্ৰ হৈ আহে আমি যাতে সেই গুৰুজনাৰ আদৰ্শেৰে আমি অনুপ্ৰাণিত হৈ আমি তথা আমাৰ উত্তৰ পুৰুষসকলক আগবঢ়াই লৈ যাব পাৰোঁ তেখেতৰ গীত মাত যি নৃত্য ভাওনা আদি কৰি সকলোকে আপ্লুত কৰিব পাৰোঁ বা আমাৰ সমাজে সেইখিনি কৰি আহিছে আমি সেইবিলাক চাইও আমাৰ মন পবিত্ৰ হয় গতিকে আমি ভাবোঁ আমাৰ লখিমপুৰ জিলাখন অতি পবিত্ৰ আৰু ধাৰ্মিক আৰু সংস্কৃতিৰে আগবাঢ়ি যোৱা এখন সুন্দৰ জিলা